এই পৰ্যটনে একদম বিশেষভাৱে আমাৰ স্থানীয় সম্প্ৰদায়সকলক বহুত মানে বিশেষভাৱে তেওঁলোকে সহায় কৰিব পাৰে ধৰি লওক আপোনাৰ ডেভলপমেণ্টৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিব পাৰে যদি মই আপোনালোকক উদাহৰণ দিওঁ ধৰি লওক আপোনাৰ গৰমপানী ধৰক গৰম পানীত কাৰ্বি আংলঙত এণ্টাৰ হওঁতে যিটো আমাৰ টুল গেট লয় তেওঁলোক সেই চৰি টুল টেক্স লয় সেই টেক্সৰপৰাই তেওঁলোকে গোটেইখন চলাই থাকে এতিয়া আমি যদি কাকচাং যাওঁ কাকচাং এতিয়া চাওক কাকচাঙত এতিয়া আপুনি সেই যিটো আমাৰ টুৰিষ্টবিলাকে যায় টুৰিষ্টবিলাকৰপৰা পইচা কালেক্ট কৰি কৰি তেওঁলোকে তাত এখন ধুনীয়া এখন ধুনীয়া এখন বুলি নহয় বহুতখিনি তাত দলং নিৰ্মাণ কৰিছে নতুন আৰু লোহাৰ দলং নিৰ্মাণ কৰিছে সেইবিলাকেই আৰু আপুনি যদি এতিয়া মই যদি একজাম্পোল দিওঁ ধৰক মেঘালয়ত চাওক মেঘালয়তটো গোটেইখিনি আপোনাৰ টুৰিষ্টৰ ওপৰতে ডিপেণ্ড কৰি চলি থাকে আধাআধিভাৱে সেইবিলাকেই এতিয়া আপুনি কাৰ্বি আংলঙৰ বহুত কেইটা তেনেকুৱা আছে আপোনাৰ ৱাটাৰফল আছে ধৰক আৰু আপোনাৰ এতিয়া গৰমপানীটো মই দিলোঁৱেই বাৰু গৰমপানী আছে ধৰক কিছুমান নদী থাকে নদী কিছুমান তাৰপাছত তোমাৰ ধৰক কিছুমান আপোনালোকৰ মন্দিৰ থাকে সেই তেনেকৈ সেইবিলাকত যিমান আপোনাৰ টৰিষ্ট আহিব মানে পৰ্যটক আহিব সেইবিলাকে আহি আহি যিটো যিটো পইচা খৰচ কৰিব সেইটো সেই জেগাডোখৰৰপৰা সেই মানে যিটো পইচা খৰচ কৰে তেওঁলোকে সেইটোৰপৰা তেওঁলোক সেই পইচাখিনি কালেক্ট কৰি তেওঁলোকে বহুতখিনি ডেভেলপমেণ্ট কৰিব পাৰে অঞ্চলটোৰ গতিকে এই পৰ্যটন ক্ষেত্ৰত মানে এইবিলাকে বহুত সহায় কৰে অৰ্থনৈতিকভাৱে বিশেষকৈ বহুত সহায় কৰে এই গোটেই অঞ্চলটোৰ